ভূগোলৰপৰা আমি এইটো বুজিব পাৰোঁ যে পাহাৰীয়া অঞ্চলত বৰষুণ বেছি হয় ভৈয়াম অঞ্চলত মৰুভূমি অঞ্চলত বৰষুণ নহয় গৰম বেছি হয় সাগৰীয় অঞ্চলত সদায় বতাহ বেছি নদ নদী আদ পানী বেছি হয় নদ নদীৰ ফলত বহুত গৰাখহনীয়া আদিৰ সৃষ্টি হয় তাৰ উপৰি বতৰ উপৰি যে ভূগোলৰ ক্ষেত্ৰত এইবোৰ জানিব পাৰি ভূগোল অধ্যয়ন কৰিলে আপোনাৰ বহুতো নজনা কথা জানিব পাৰি পাহাৰীয়া অঞ্চলত ঠাণ্ডাৰ প্ৰভাৱ বেছি পৰে গৰমদিন গৰমদিনতো আপোনাৰ পাহাৰীয়া অঞ্চলত ঠাণ্ডা বেছি হয় ঠাণ্ডাৰ প্ৰভাৱ পৰি থাকে আপোনাৰ ভৈয়াম আপোনাৰ মৰুভূমি অঞ্চলত বৰষুণৰ পৰিমাণ কম দেখা যায় কম দেখা যায় আপোনাৰ বাৰিষাৰ বতৰতো মৰুভূমিৰ বৰষুণ পৰিমাণ কম

বতৰৰ ভিত্তি বিজ্ঞানীৰ ক্ষেত্ৰত গম পাব পাৰি ভূগোল অধ্যয়ন কৰিলে সেইবোৰ গম পোৱা যায়